হেল্ল' য়েছমিনা হয়নে অঁ মই এজন এজনী ষ্টুডেণ্ট জুপিতৰা গগৈয়ে ক'লোঁ

মুগা সূতাৰ প্ৰচেছৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আপোনাৰ পৰা

হয়

অঁ হয়

ঠিক আছে মই কিবা দৰকাৰ হ'লে আপোনাক পিছত ফোন কৰিম